হেল্ল' কোনে কৈছে হয় হয় কওক

কিমান দিনৰ পৰা হৈ আছে এইটো

হয় হয়

মোৰ চেম্বাৰত

কি নাম আছিলে কাবেৰী ঘৰ